অসম শিল্পকলা বহুত ধৰণৰ শিল্পকলা আছে যেনেকৈ অসমৰ কাঁহ শিল্প আছে কুটিৰ শিল্প বুলি ক'লেতো কাঁহ শিল্পটো প্ৰথম আহে বাঁহ বেতৰ শিল্প আহে তাৰপিছত সেইবোৰ মানে আৰু আমাৰ যোনটো মুখা শিল্প আছে মাজুলীৰ সেয়াও আছে তো সেই শিল্প কলা বুলি ক'লে শিল্পকলাৰ যোনবিলাক যোনবোৰ মানুহে অনুশীলন কৰে বা যোনে শিল্পকলা সৃষ্টি কৰে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন হয় বহুত যেনেকে ইণ্টাৰনেশ্যনেল ট্ৰেড এক্সপ'বিলাক আহি থাকে আমাৰ তাতে বহুত বহুত মানুহে নিজৰ ক্ৰিয়েটিভিটি ব্যৱহাৰ কৰি যিবোৰ বস্তু সাজে সেইবোৰ বিক্ৰী কৰিবলৈ ক্ৰয় বিক্ৰয় কৰিবলৈ আনি আনি থাকে আৰু তেনেকৈ মানুহেও তেওঁলোকৰ বস্তুবিলাক বহুত পচন্দ কৰে চায় চাই পেলাই যদি ভাল লাগে তেওঁলোকে ক্ৰয় কৰি নিয়ে তেনেধৰণে তেওঁলোকৰ সৃষ্টিশীলতাৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰা হয় আৰু কেতিয়াবা কেতিয়াবা এইটোও দেখা যায় যে তেওঁলোকৰ প্ৰদৰ্শনীও পতা হয় বিভিন্ন বস্তুৰ প্ৰদৰ্শনী পতা হয় যেনেকৈ হাতে বনোৱা বস্তুবিলাক হাতে বনোৱা কাপোৰ নিজৰ হাতেৰে বনোৱা তাঁতত তাত বোৱা কাপোৰ তাৰপিছত বিভিন্ন ধৰণৰ আৰু বহুত কিছুমান ধৰণৰ বস্তুবিলাক বাঁহ বেতৰ সামগ্ৰীকে আদি কৰি কাঠৰ বস্তুৰ পৰা আদি কৰি কাঁহৰ শিল্পৰ পৰা আদি কৰি সকলোবোৰ বস্তু প্ৰদৰ্শনী হয় আৰু এনেধৰণে তেওঁলোকৰ সৃষ্টিশীলতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰা হয়